আমি সাধাৰণতে ব্যৱহাৰ কৰা এপবোৰ হ'ল হোৱাটচ্ এপ ফেচবুক মাই বিজুলী ফ্লিপকাৰ্ট এইবোৰেই আচলতে আমি ফেচবুকটো ব্যৱহাৰ কৰি বিভিন্ন কথা আমি জানিব পাৰোঁ ফেচবুকৰ জৰিয়তে আমি কিছুমান কথা আমি আনক ক'বও পাৰোঁ আৰু আনৰ পৰা জানিবও পাৰোঁ তেনেদৰে হোৱাটচ্এপৰ জৰিয়তে বিভিন্ন খবৰ বাতৰি ইজনৰ পৰা আনজনে আমি ল'ব পাৰোঁ যিকোনো খবৰ আমি দিবলৈ হ'লে যেনেকৈ আমি চাকৰি কৰোঁ গতিকে হঠাতে যদি আমি চাকৰি ক্ষেত্ৰলৈ যাব নোৱাৰোঁ আমাৰ ওপৰৱালা বিষয়ালৈ আমি আমাৰ এপ্লিকেশ্যনখন হোৱাটচ্এপৰ জৰিয়তে পঠাই দিব পাৰোঁ গতিকে সেইটোত আমি কিছু লাভৱান হৈছোঁ তেনেদৰে আজিকালি মাই বিজুলী এপৰ জৰিয়তে আমি এডভাঞ্চ আমি পইচাবোৰ তাত ভৰাব পাৰোঁ যাৰ ফলত আমাৰ বিজুলীৰ কৰ্তন নহয় এনেকুৱা ধৰণৰ কিবা কিবি ক্ষেত্ৰত এইবিলাক এপ ব্যৱহাৰ কৰি আমি উপকৃত হৈছোঁ